অ' মোক কিবা ভূপেন হাজৰিকাৰ বিষয়ে তাৰমানে গানৰ বিষয়ে সুধিছে মইতো ইমান নাজানো ন আপুনি হ'লে গান চান গাই থাকে তেওঁৰ বিষয়ে বহুত জানে সেই বিষয়ে গতিকে অলপমান কৈ দিবনে মোক মইতো ইমান নাজানো

এই মানুহে মানুহৰ বাবে

অ'